অঁ মই তোমাক প্ৰশ্ন এটা কৰিবলৈ বিচাৰিছোঁ দেই মই হেৰি এই ডিব্ৰুগড়ৰপৰা মই গুৱাহাটীৰপৰা ডিব্ৰুগড়লৈ হেৰি ডিব্ৰুগৰৰপৰা গুৱাহাটীলৈ যাবলৈ বিচাৰিছোঁ অঁ তাকে তাৰমানে যাবলৈ এই বাছৰ ভাড়া কিমান লাগিব যাওঁতে কেইঘণ্টা লাগিব সেইটো মানে সুধিছোঁ তোমাক তোমাৰ তোমাৰ এই যোৱা তুমি কেনেকৈ মোক কোৱাচোন যাওঁতে কিমান লাগিব আৰু ক'তনো থাকিব লাগিব ৰাস্তাত পইচা পাতি কিমান লাগিব মই একো নেজানো মানে সুজিছোঁ তোমাক মই এই ডিব্ৰুগড়ৰেই মই মানে গুৱাহাটীত অঁ অঁ

অঁ তাৰপৰা

অঁ অঁ

অঁ তাৰপৰা

অঁ তাৰপিছত কিমান হ'ব বাৰু ভাড়াটো আৰু খোৱা বোৱা অঁ তাৰপৰা খোৱা বোৱটোও থাকিব খোৱা বোৱাতো দেখোন

অঁ তাৰপৰা নাথাকিলে ফটকৰে ঘূৰিব নোৱাৰিম নহয় ঘৰৰ ঘূৰিবলৈ হ'লেও থাকিব লাগিব থাকিবলৈ অঁ অঁ প্লেনত যাব নোৱাৰোঁ নহয় ছুপাৰ বা ট্ৰেইনতহে যাব লাগিব অঁ আমি মানে কমতি অঁ গৈ ফুৰিব নোৱাৰোঁ অঁ

অঁ তাকে চিন্তা কৰি অঁ তাকে চিন্তা কৰি তোমালৈ মানে মই এটা হেৰি কৰিছোঁ আৰু তুমি সুবিধা কৰিব পাৰিব পাৰিবা নোৱাৰা সেইটোৱে সেইটোকে বুজিছোঁ অঁ তাকে সুধি চাইছোঁ আৰু মানে মই চব কৰিব নোৱাৰোঁ বিশেষ মোৰ সেইটো কাৰণে তোমাক তোমাৰ লগত মানে এইখিনি কথা পাতি মই ধন্যবাদ কৰিছোঁ আৰু